অঁ কোনে কৈছে অঁ অঁ চাউল আছে আকৌ কি কি চাউল মানে চব চাউলে আছে দেই এই কৌপাটি চাউলৰ পৰা তাৰমানে একেবাৰে মাচুৰি তিতাবৰ গ'ল্ড আইজোং চাউল কি কি কোনবিধ লাগিব এতিয়া এইবোৰ এনেকে বেগকে ল'লে মানে পঁচিছ কেজিত আপোনাৰ নশ চল্লিছ পঞ্চাছ তেনেকুৱা তাৰ পৰা যদি কেজিকে লয় পঞ্চাছ টকা একাৱন্ন টকা তেনেকে সৰহকে নিলে মানে কম আৰু অলপমান ৰেটটো

অঁ সেইটো চাউল ভাল আৰু দেই একদম ক'বই নেলাগে আউ আপুনি তাৰমানে ভাত পাতি এঘৰ মানুহ ফুৰি আহিব পাৰিব মাচুৰিখিনি ভাল বাৰু দেই মাচুৰি দাম কম বাৰু ফৰ্টিটু ফৰ্টিথ্ৰি তেনেকুৱা আকৌ উখোৱা চাউলো আছে উখোৱা চাউল ফৰ্টি ফাইভ ফৰ্টি ছিক্স তেনেকে আৰু উখোৱা চাউলবোৰ আউ তেনেকে আছে ছয়চল্লিছ টকা আঠচল্লিছ টকা অঁ কৌপাটি আছে কৌপাটি ত্ৰিছ টকা পঁয়ত্ৰিছ টকা সেনেকে এনেকে ন চল্লিছ টকাই ল'ব লাগে খালি এতিয়া এই এইবোৰ চাউল দিয়া মানুহৰ চাউলবোৰ ওলাইছে যে সেইকাৰণে কৌপাটিবোৰ ত্ৰিছ টকা মই লৈ থৈ দিওঁ মানুহবোৰৰ পৰা মাচুৰিটো চল্লিছ টকা বিয়াল্লিছ টকা সেনেকে উখোৱা চাউলো বৰ ধুনীয়া আকৌ দেই পঞ্চলিছ টকা

অঁ অঁ নহয় তাৰমানে লোৱাটো ওপৰত কথা সৰহকে ল'লে মানে দামটো কম হ'ব আৰু দুটকা এটকা যেনে হ'লেও এনেই পাঁচ কে জি দহ কে জি নিলে একে ৰেটেই থাকিব আৰু পঞ্চাছ টকা হ'লে পঞ্চাছ টকাই দিব লাগিব আউ চবেই যেনেকে দিয়ে কিন্তু যদি বেগটো নিলে নিজৰো লাভ আৰু দুটকামান ৰেহাইয়ো হয় বাৰু

অঁ অঁ হওক আহক তেনেহ'লে মই দোকানতে আছোঁ অঁ অঁ হ'ব নহ'লে ন